আপুনি ভালপোৱা যিকোনো এটা উৎসৱৰ বিষয়ে দুআষাৰমান কওকচোন মই ভালপোৱা উৎসৱ বিশেষকৈ বিহু আমাৰ অসমীয়া জাতিৰ পৰম্পৰা বিহু আমি সকলোৱে অসমীয়া জাতিৰ বাপতিসাহোন হিচাপে যিটো আমি বিহুটো পালন কৰোঁ আৰু আমাৰ বিশেষকৈ ব'হাগ বিহু ৰঙালী বিহুটো আমি প্ৰত্যেকে মানে পালন কৰা হয় সকলোৱে আৰু আমি ৰঙালী বিহু যিটো ব'হাগ বিহু বুলি কওঁ সেইটোত আমি সকলোৱে

নতুনকৈ আদৰোঁ ঘৰখন ঘৰৰ কাপোৰ কানিৰপৰা নতুন সাজপাৰ লওঁ ল'ৰা ছোৱালীকো নতুন সাজপাৰ দিয়া হয় আৰু ঘৰত পিঠা পনা সান্দহ চিৰা আদি সকলোবোৰ বস্তু আমি নিজে তৈয়াৰ কৰা হয় আৰু ঘৰে ঘৰে সকলোৱে ডাঙৰক সন্মান জনোৱা হয় গামোচা দিয়া হয় সন্মান জনাওঁতে আৰু আমি সকলোৱে বিহুৰ নাচ গান হাঁহি ধেমালিৰে বিহু ব'হাগ বিহুটো পাৰ কৰোঁ আৰু ইঘৰে সিঘৰে হুঁচৰি গোৱা হয় হুঁচৰি ঘৰে ঘৰে গোৱা হয় আৰু তেওঁলোকৰ লগত আমি ডাঙৰেও ল'ৰা ছোৱালীবিলাকৰ লগত লৈ যোৱা হয় আৰু ইজনে সিজনৰ ঘৰত নতুনকৈ এসাজ ভাত খুওৱা হয় ল'ৰা ছোৱালী হুঁচৰি দলকো তেনেকুৱাকে সকলোৱে আমাৰ জাতীয় পৰম্পৰা আমি বান্ধি ৰাখোঁ প্ৰতি বছৰে আমি নিজৰ ঘৰৰ আৰু ওচৰ চুবুৰীয়া সকলোকে মাতি আমি খুওৱা এসাজ খুওৱা হয় আৰু সকলোৱে আমাৰ পিঠা সান্দহ এইবোৰ তৈয়াৰ কৰি ধুনীয়াকৈ আলহীক অতিথিক আদৰা হয় আৰু নতুন সাজপাৰ পৰিধান কৰি বিহুৰ নাচ গান কৰিবলৈ ল'ৰা ছোৱালীবিলাকো ওলাই যোৱা হয় ধুনীয়াকৈ সকলোৱে সেইখিনি কৰি আমি নিজৰ পৰম্পৰা বজাই ৰাখোঁ পূৰ্বপুৰুষসকলক আৰু সকলোবোৰ আমি ধুনীয়াকৈ নাচ গান কৰি আমাৰ সপ্তাহ দিন বিহুৰ নিয়ম নীতিৰে মানি চলোঁ ইঘৰে সিঘৰক ধুনীয়াকৈ ডাঙৰে সৰুক সৰুৱে ডাঙৰক ধুনীয়াকৈ নতুন বস্তু দান দিয়া হয় তেনেকুৱাকৈ আমাৰ জাতীয় পৰম্পৰা আমি সকলোৱে বজাই ৰাখোঁ